ন অক্টোবৰ ঊনৈছশ তিৰান্নব্বৈ বাৰ চেপ্তেম্বৰ দুহেজাৰ এক পাঁচ মে' দুহেজাৰ ছয় ছয় মে' দুহেজাৰ চাৰি ছয় মাৰ্চ দুহেজাৰ তেইছ